তোমালোকৰ তাত হোটেলত হেৰি পাম কি বুলি কয় চিট পাম ৰাতি থাকিবৰ কাৰণে দুজনৰ কাৰণে কিমান মান পইচা দিব লাগিবনো এদিনত সোতৰশ টকা

হয় হয় এনে কেইটা বজাত সোমাব পাৰিমনো

হয় হয় আপোনাৰ হেৰিখন ক'ত আছেনো ল'জখন

হয় হয় কালিলৈ আমি নুনমাটি ভবানীপুৰৰ পৰা যাম অঁ গধূলি পাঁচটামান বজাত সোমাম যাম হয় হয় কেছ পেমেন্ট কৰিম অনলাইন নকৰোঁ হয় হয় হয় হয় হয় মোৰ বাকী একো নালাগে অঁ অঁ হ'ব দিয়ক থেংক ইউ